সকলো জিন্ছ ভাল নহয় কিছুমান ভাল ভাল কোম্পেনীৰ জিন্ছ আছে ধৰি লওক আপোনাৰ স্কীপাৰ জিন্ছ হওক বা ৰেংলাৰ জিন্ছ হওক এই জিন্ছবিলাক ভাল দামৰপৰা আনিলেও নানিলেও ঠাণ্ডাৰ দিনত পিন্ধিবলৈ কাৰণে বহুত ভাল হৈ পৰে গৰম হয় গৰম পোৱা যায় এই জিন্ছবিলাক পিন্ধিলে গতিকে